হেল্ল' দাদা মই হেৰিয়ে কৈছোঁ এই অলপ সময় আগতে মই বস্তু এটা অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ ৰেষ্টুৰেণ্টত এই পোলাও দিছিলোঁ এতিয়া বস্তুটো কি হৈছে এতিয়া খাব নোৱাৰি একদম হেৰি মানে গোন্ধ ওলাইছে চেণ্ট ওলাইছে ঠাণ্ডা হৈ আছে বস্তুটো এতিয়া কি হ'ব এতিয়া ইনেই পইচা মোৰ লোকচান হৈছে আপোনাৰ খাব নোৱাৰি ব্যৱহাৰ কৰিব নোৱাৰি বস্তুটো বেয়া আহিছে পইচা দামো বেছি লৈছে এতিয়া এনেকৈ হ'লে বস্তু দিলে ন'হব নহয় কি কৰা হয় এতিয়া পইচাটো ঘূৰাই পাম নাপাম বাৰু নে এনেই যাব বস্তুটো